অ' ভাইটি চাওঁ চাওঁ চাওঁ চাওঁ চুইগি ভাইটি আচ্ছা তোমালোকে এই খাদ্য সামগ্ৰীবিলাক যে যোগান দিয়া ধৰা মোকেই কিবা এটা লাগিলে দিলা তেওঁক কিবা এটা লাগিলে দিলা এই বস্তুবিলাক তোমালোকে ক'ৰ পৰা আনা আও বাপ ৰে ব্ৰহ্মপুত্ৰ বৰ ডাঙৰ হোটেলৰ নাম ক'লা কিন্তু তাত বহুত দাম হ'ব নহয় আচ্ছা তুমি এটা কাম কৰা মানে খাবলৈ ভাল লগা এটা বস্তু আৰু তাত ধৰা ৰে'টবিলাক কম হয় যেনেকৈ ধৰা সাধাৰণতে কি হয় সকলো মানুহে খাব পৰা এখন হোটেল যিখনক হোটেল ৰে'ট কম হ'ব আৰু ধৰা খাবলৈও ভাল হ'ব আচ্ছা বৃন্দাবন অ' বৃন্দাবনত আচ্ছা তুমি এটা কাম কৰিবা অহা কালিলৈ মোৰ ঘৰত এটা প্ৰ'গ্ৰেম আছে প্ৰ'গ্ৰেমটোৰ কাৰণে তুমি মোক অলপ চিকেন আনি দিব লাগে ধৰা কিমানমান ৰে'টত পৰিব কি কথা কি কথা এইখিনি মোক তুমি জনাব লাগিব চিকেন মানে কি চিকেন গ্ৰেভী আৰু ধৰা যিখিনি চিকেন গ্ৰেভী কৰি বনাই দিব বৰ জলা দিব নালাগে জলা হ'লে আকৌ মোৰ সৰু ল'ৰা ছোৱালী কিছুমান আছে তেওঁলোকে খাব নোৱাৰিব টুৱেণ্টি প্লে'টমান ধৰা বিশ প্লে'ট অ' বিশ প্লে'টৰ অৰ্ডাৰটো তুমি এটা কাম কৰা এইটো প্লে'ট কিমানকৈ ল'ব অ' ইমান বেছিকৈ নহয় অলপ ৰে'টটো মই তোমাক আগতেই কৈছো যে অকণমান খাবলৈ ভাল লগা আৰু ৰে'ট কম এনেকুৱা অকণ কৰা অ' ঠিক আছে ঠিক আছে তুমি অৰ্ডাৰটো দিয়া অৰ্ডাৰটো দিয়াৰ পাছত মোৰ ওচৰলৈ আহিবা এডভান্স কিবা এটা লাগে তুমি লৈ যাবা কাৰণ আজিকালি আকৌ হোটেলবিলাকত এডভান্স নিদিলে তোমাক বস্তুটো ডেলিভাৰী নিদিব নহয় আৰু তোমাক বস্তুটো নিদিয়ে মানে মই নোপোৱা আলটিমেট মোৰ প্ৰ'গ্রেমে কেঞ্চেল হৈ যাব ন হয় নহয় বাৰু আচ্ছা ঠিক আছে তুমি কেলকুলেশ্যনটো কৰি সুধি পেলাই মোক জনাবা